অ কওকচোন অ অ আপুনি একো চিন্তা কৰিবলগীয়া বিষয়বস্তু নহয় ইয়াত আপুনি এ যি যিখিনি সেইখিনি লৈ আহিবলৈ ক'ব তাক আৰু তাৰপৰা আমাৰ ইয়াৰ কেয়াৰটেকাৰ যাবই তেওঁলোকৰ লগত তাৰপৰা আমাৰ ইয়াৰ পৰা বহুতখিনি তেওঁলোকক সুবিধা দিয়া হ'ব তেওঁ তাইক মানে অলপমান ইয়াত অকণমান প্ৰেকটিচ কৰোৱা হ'ব আপুনি তাইক যোনদিনা যেনেকৈ স্কুললৈ অনা হয় তেনেকৈয়ে আপুনি লৈ আহিব

হা হা অ শিকাব যিখিনি সঁজুলি আছে সেই সঁজুলিখিনি আপুনি লৈ আহিব ও ও অ পঠিয়াই দিব অ ভালেই কৰিলে আপুনি ফোনটো কৰিলে ও ও ও ও ও চাৰে চাৰিটা মান বজাত অ চাৰে চাৰিটা মান বজাত আনিব ও ও ও ও ও ও